ঐ ৰাতিলৈ কি লৈছা আৰু কি আছিল অঁ অঁ ঠিকে আছে বাৰু মই বাৰু পইচাটো দিম বাৰু এই হেৰি মাংস অকণ লৈ আহিবা আকৌ এই হেৰি ভাল মাছ পালে মাছ অকণো লৈ আহিবা এ তাৰ মানে মোৰ লগত আলহী যাব হা আৰু কি কি বস্তু নাই লিষ্ট এখন বনাই ল'বা আৰু এনেই হেৰি হেৰি চাহৰ লগত দিয়া বিস্কুট চিস্কুট আছিলে নে নাই অঁ সেয়া বনালেও হ'ব বাৰু নহয় তথাপিও বিস্কুট আনিব লাগিব আৰু ভাল মিঠাইটো আনিবা মই পইচাটো বাৰু মই দিম তোমাক তুমি বজাৰখিনি গৈ অঁ পাৰা যদি লৈ আহিবা এই তিনিজনৰ কাৰণে ভাত বনাবা দেই মোৰ তিনিজন যাব আৰু হেৰি বস্তুবোৰ ভাল দৰে বনাবা মোৰ সন্মানৰ কথা আছে আৰু বজাৰ পাতিখিনি তুমি ভাল দৰে কৰিবা লিষ্ট এখন বনাই ল'বা আৰু কি কি নাই পাকঘৰৰ বস্তু গোটেইখিনি বজাৰ কৰি ল'বা অঁ মই মানে হেৰিটাত যাম আঠটামান বজাত যাম আঠটামান বজাত মই পামগৈ হ'ব দিয়া হ'ব মই বাৰু পইচাটো পঠিয়াই দিম